ৰাতিপুৱা খালী পেটত পানী খালে আমাৰ যথেষ্টখিনি উপকাৰ হয় সেইটো সকলোৱে আমি জানো শুই উঠি মুখ ধোৱাৰ পিছতে খালী পেটটোত সদায় যদি আমি কুহুমীয়া গৰম পানী খাব পাৰোঁ এক লিটাৰ বা ডেৰ লিটাৰ ভিতৰত তেতিয়া আমাৰ যিখিনি শৰীৰৰ বেয়া ভিতৰৰ বেয়া বস্তু আছে সেইখিনি পানী খালে পেচাবৰ দুৱাৰ দি ওলাই যায় তাৰ ফলত আমাৰ শৰীৰটো যথেষ্টখিনি উপকাৰ হয় আৰু ভিতৰৰ যিখিনি

খালী পেটত সদায় পানী খোৱাৰ অভ্যাস কৰিলে এটা সদায় নিয়মিত অভ্যাসত পৰিণত হ'ব আৰু সদায় খাবলে মন গৈ থাকিব ৰাতিপুৱা শুই উঠিয়ে পানী খোৱাটো এটা অত্যন্ত জৰুৰী কথা বুলি মই ভাবোঁ